মই আজি দুদিনৰ আগত লক্ষীমপুৰ গাজি বুক ষ্টলৰপৰা এখন কিতাপ কিনিছিলোঁ কিতাপখন হৈছে ইউ জি চি নেটৰ গাইডবুক কিতাপখন পঢ়ি মই ভাল পাইছোঁ কিতাপখনে নতুন ছিলেবাচটো গোটেইটো সামৰি লৈছে কিতাপখনত কিতাপখনৰ যিটো বাইণ্ডিং হৈছে সেই বাইণ্ডিংটো অলপ দুৰ্বল বাকী কিতাপখন মই ভাল পাইছোঁ